এইটো চতিয়াত অৱস্থিত পৰিবহন এজেঞ্চীটো হয়নে নমস্কাৰ মই পংকজ মেধিয়ে ক'লোঁ মোৰ আজি এটা কমপ্লেইন দিবলগীয়া আছিলে আপোনালোকৰ ওপৰত আপোনালোকে যিহেতু দেখিয়েই আছে বৰ্তমান সময়ত কৰোনা মহামাৰী কি ভয়ানক ৰূপ ধাৰণ কৰিছে গতিকে তেনে সময়ত আপোনালোকৰ পৰিবহণৰ যি গাড়ীসমূহ তেওঁলোকে কৰোনা মহামাৰীৰ পৰা যিসমূহ আমাৰ এছঅ'পি জাৰী কৰা হৈছে তেওঁলোকে সেই এছঅ'পিসমূহ মানি চলা নাই আৰু যাত্ৰী যেতিয়া পৰিবহন কৰাইছে তেওঁলোকে সেই এছঅ'পি মানি চলাটো ভাল কিয়নো এখন গাড়ীত যেতিয়া যাত্ৰীসকল উঠে তেওঁলোকৰ শাৰীৰিক মানসিকভাৱে বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে তেওঁলোকে শাৰীৰিকভাৱে কিছু সংখ্যক দুৰ্বলো হ'ব পাৰে গতিকে তেনেস্থলত কৰোনাৰ এই ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবে মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় যিটো আপোনালোকৰ ড্ৰাইভাৰে কেতিয়াও কৰা নাই আমাৰ পৰিলক্ষিত হৈছে তেওঁলোকে মাস্ক নিপিন্ধাকৈয়ে গাড়ী চলাই যাত্ৰী অনা নিয়া কৰি আছে তেনেস্থলত আপোনালোকক এইটো কথা সোঁৱৰাই দিছোঁ যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ ড্ৰাইভাৰসমূহে তেনেকৈ নকৰে আৰু আপোনালোকৰ এই গাড়ীৰ যোন ছিটসমূহ যে ছিটসমূহ বৰ লেতেৰাকৈ ৰাখে হে একেবাৰে ফটা চিটা কিবাকিবি আৰু ইমান লেতেৰাকৈ ৰাখিছে আপোনালোকে সেইখিনি অকণমান ধ্যান দিব যেতিয়া পৰিবহণ কৰাই এজন যাত্ৰীক তাৰপিছত যেতিয়া পিছদিনাখন আকৌ ৰাতিপুৱা গাড়ীখন লৈ আহে আপোনালোকে সেইখিনি দৃশ্য কৰিব লাগে সেইখিনি চাব লাগে যাতে পিছদিনা যাত্ৰীজনে সেইখিনি অসুবিধাৰ সন্মুখীন হ'ব নালাগে কাৰণ আজিকালিৰ দিনত আৰু ইমান লেতেৰাকৈ থাকে নেকি মানুহে সঁচায়ে চফা চাফ চিকুণ হৈ থাকিব লাগে যাতে বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে এনেই কৰোনাৰ সময় আমি মাস্ক পিন্ধিব লাগে ভালকৈ থাকিব লাগে আমাৰ এইফালে সকলোৱে পৰিছন পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে মুঠতে কিন্তু আপোনালোকৰ পৰিবহণৰ এজেঞ্চীটোৰ এই অলাগতীয়াল কথা কিছুমানত লাগি পেলাই আপোনালোকৰ এইখিনি যোনখিনি কথা এইখিনিৰ পৰা আপোনালোকে ফালৰি কটাৰ নিচিনা আমি পৰিলক্ষিত হৈছে গতিকে আগলৈ এনে নকৰিবলৈ আপোনালোকক সকীয়াই দিছোঁ আৰু লগতে ছিটখিনি আপোনালোকে নতুনকৈ বনাই লওক আপোনালোকৰ ছিট কভাৰখিনি অকণ ধুব ধুই পেলাই অকণ ভালকৈ হেৰি কৰি আমাৰ যাত্ৰীসকলৰ যাতে সুবিধা হয় আপোনালোকে সেইখিনি ঠিক কৰিব বাকী আপোনালোকৰ ওপৰত এইখিনিয়ে অভিযোগ আছে আৰু গাড়ীবিলাক আপোনালোকে ভালকৈ সময়ত ছাৰ্ভিচিং কৰিব কাৰণ গাড়ীখিনিৰো অলপ কিবাকিবি প্ৰব্লেম পাওঁ আমি যেতিয়া গড়ীত যাওঁ আৰু ক'ৰবাত দুই এজেগাত ৰখি যায় কিবাকিবি গতিকে আমাৰ এই যেতিয়া ৰাতিপুৱা স্কুললৈ ওলাই যাওঁ স্কুললৈ ওলাই যোৱাৰ সময়ত আমি যেতিয়া দেৰিকৈ পাওঁ স্কুলত আমি এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি পেলাই ঘৰৰ পৰা ওলাই যাওঁ গতিকে সেই সময়ত যেতিয়া গাড়ীখন ৰাস্তাত বেয়া হয় বা অন্যান্য কিবা ধৰণৰ অসুবিধা দেখুৱায় তেতিয়া আমাৰ স্কুলত পোৱা সময়ত স্কুলত পোৱাত আমাৰ অসুবিধা হয় আৰু তেতিয়া আমাৰ বহুতখিনি প্ৰব্লেম হয় গতিকে আপোনালোকে সেইখিনি কথা মন দিব যিহেতু আমি পইচাও দিওঁ আপোনালোকক বাকী আপোনালোকৰ লগত এইখিনিয়েই অভিযোগ আপোনালোকে এইখিনি অকণমান চাব